ডিজিটেল আৰ্ট আৰু মানুহে তৈয়াৰ কৰা চিত্ৰ একেই নহয় আৰু দুইটাতে পাৰ্থক্য আছে ডিজিটেল আৰ্টখিনি হয়তো ডিজিটেলি বহুত ধুনীয়া হ'ব পাৰে কিন্তু মানুহে যিটো কষ্ট কৰে নিজৰ যিটো লেবাৰ দিয়ে তেতিয়া চিত্ৰখন আৰু বেছি ফুটি উঠে আৰু ধুনীয়া লগা হয় এনেকুৱা নহয় যে ডিজিটেলখন বেয়া হয় দুইখনেই ভাল হয় কিন্তু এখনত হয়তো বেছিয়ে কষ্ট লাগে নিজৰ আৰু আনখনত অ'নলি আপোনাৰ ইণ্টাৰনেটৰ সহায়তে হৈ যায়